অঁ কোৱা অঁ মই দোকানতে আছোঁ অঁ বইলাৰ কি বইলাৰ বাৰ্থডে কিমান লাগে তোমাক পাঁচ কেজি নহ্ কে কেতিয়ালৈ লাগিছিলে

কাইলৈ কাইলৈ আছিলে মোৰ মানে চোৱা মোৰ এনেকুৱা হয় কথাবিলাক মানে মই অলৰেডি ডেলিভাৰী দিলোঁ হা তোমাৰ তিনি কেজিমান দিলোঁ তাৰ আগত দছ কেজি তেৰ কেজি ত' মই চাওঁ এতিয়া চেষ্টা কৰি সেইটো তুমি লৈ অঁ মানুহ এনে এনেই পাঁচ কেজিমান নহ্ মই কটা ল'ৰাটোক সু সুধি চাওঁ বাৰু ৰ'বা মানে মানুহ নহয় মোৰ দোকানত যোনটো কাটেনে মই মই মানে মই মানে এতিয়া বেলেগ এঠাইত আছোঁ হা মই তাক মই ফোন এটা কৰি চাওঁ ফোন এটা কৰি পিনি সুধি চাওঁ কি হয় কি কেনেকৈ মই সোনকালে মই তালৈ মই ফোন এটা কৰি তোমাক কৈ আছোঁ বাৰু ৰ'বা মই ৰ'বা মই ৰ'বা ইটো মোবাইলৰ পৰা মই ফোন এটা লগাইছোঁ ৰ'বা তুমি অকণমান লাইনতে থাকা

লাইনতে থাকাচোন অঁ হেল্ল' অঁ হেৰি পাঁচ কেজিমান হ'ব বুলি কৈছে তুমি কেইটা বজাত নিবাহি ৰাতিপুৱা মানে এনেই কিমান সময়ত আঠটা বজাত আঠটা বজাত আহি হাঁ হাঁ আঠটা বজাত মোৰ আকৌ সেইটো সময়ত ল'ৰাটো মোৰ স্কুলো নিবলগীয়া হয় ত' অকণমান দেৰিকৈ আহিবা পাৰিবানি নহয় নহয় চোৱা মানে মই যোনটো ল'ৰা ৰাখিছোঁ নহ্ হেল্ল' সি সি মানে অকণমান সি মানে অকণমান দেৰিকৈ আহে আৰু ৰাতিপুৱা মানে কি হ'ল আঠটা বজাৰ পৰা সেই নটা বজা সেই সময়খিনি মানে মোৰ ল'ৰাটো স্কুল নিবলগীয়া হয় নহ্ ত' তাত মানে বহুতখিনি সময় গুছি যায় ত' সেইকাৰণে অকণমান দেৰিকৈ আহিব পাৰিবানি অঁ এনেই দেৰিকৈ দেৰিকৈ দেৰিকৈ মানে চোৱা মই সেই তুমি এতিয়া যোনটো সময়ত কৈছা একচুৱেলি মই সেইটো সময়ত দোকানখন নোখোলোৱেই মই ল'ৰাটোক স্কুলত থৈ আহোঁ থৈ পানি আঠটা এইফালে এই কাম কৰা ল'ৰাটো দছটাত আহে ত' মইহে দছটা মানে বাজেগৈ মোৰ ত' সিমানটো

বন্ধুক পঠাই দিবা বন্ধু তাক সেই দছটামান বজাত বুলিয়ে ক'বানে কি টাইমটো অঁ কেলৈ কৈছো মানে তাৰ লগতো তুমি পাতি কনফাৰ্ম কৰি লোৱা হা মানে কথাটো এনেকুৱা ধৰণৰ নহ্ যদি সি যদি সোনকালে আহি যায় এনেই ৰৈ থাকিব লাগিব নহ্ অঁ যদি এনেই যদি ৰৈ থাকে ত' এনেই ৰৈ থাকিলেতো প্ৰব্লেম হ'ব নহ্ আমাৰ প্ৰব্লেম আকৌ তোমাৰো দেৰি হ'ব পাৰে অঁ তোমাৰো দেৰি হ'লেও আকৌ তুমিও এনেই ৰৈ থকাতকৈ ধৰি লওক এনেই ৰাতিপুৱা ৰাতিপুৱাই বেয়া হয় নহ্ তেনেকৈ কথাটো তুমি ধৰি লোৱা অঁ হ'ব বাৰু হ'ব বাৰু সেইটো মোৰনো কিনো আৰু তুমি প্ৰথমে মাংসটো বাৰু নি ল'বাচোন মোৰ পৰা মাংসটো অঁ মাংসটো মাংসটো নি পানি ভালকৈ হেৰি কৰিবা বাকী হেৰি নহয় এই ল'ৰাটোক ল'ৰাটোক তুমি ফোন কৰাচোন মানে ল'ৰাটোক ফোন কৰিপিনে ল'ৰাটো লগত ভালকৈ কথাটো পাতিলা কেইটা বজাত আহিব দছটামান বজাত পাৰিবনে সি

হয় কি বুলি ক'লে

হয়নি কথাটো কৈ থোৱা আছে অঁ অঁ বাৰু একো নাই সেইটো তুমি আহিলেও বা যোনে নহওক সেইটো কথা নাই খালি মানে কিয় হ'ল সময়মতে মানে পালেই হয় আৰু ডেলিভাৰীটো সময়মতে হ'লেই হয় বাকী হেৰি তোমাক এতিয়া কাটি মেলি দিব লাগিব নে কি নাই নহ্ এক্সট্ৰা খৰচটো মই কাটি দিলে মানে কি হয় পাৰ কেজিত আমি দছ টকাকৈ লওঁ পাৰ কেজিত আমি কাটিলে দছ তুমিতো তোমাৰ পৰা পাঁচটকামানকৈ হ'লে হৈ যাব অঁ শুনা শুনা আৰু এটা কথা আছে আৰু এটা কথা এই হেৰি মোৰ দোকানত যোনটো ল'ৰা থাকে নহ্ সেই ল'ৰাটোৱে মানে সি আমি ডেলিভাৰী হিচাপেও আমি দিওঁ নহয় জানানে কথাটো মানে ধৰি লওক তুমি বাৰু পাঁচ কেজি লৈছা এই কাৰোবাক যদি এনে কথাটো কৈছো বিয়া সকামৰ কাৰণে কিছুমানে নিয়ে নহ্ ব্ৰয়লা ত' তেনেকৈ যদি নিয়ে তেনেকৈ যদি নিয়ে ধৰি লওক সৰহকৈ নিয়ে পঞ্চাছ কেজি ষাঠি কেজি ত' এনেকুৱা হয় বিয়া সকামত ধৰি লওক মানুহবিলাক যদি ব্যস্ত হৈ থাকে নহ্ ব্যস্ত হৈ থাকিলে মানে কি হয় তোমাৰ আহিবলৈ মানুহ নাথাকে কিন্তু কিন্তু ব্ৰইলাৰটো আমাৰে দোকানতে বা আমাৰ ইয়াক কৈ পেলানি এনেকৈ কৰি অৰ্ডাৰ দি দিয়ে ত' আমাকে ফোন কৰে বোলে দাদা ঘৰত দিবহি পাৰিবনি প্ৰথম ডেলিভাৰী চাৰ্জটো তোমাৰ পৰা নলওঁ দিয়া এনেই হ মই এনেই কথাটো কৈছো মানে সৰহকৈ যদি মাংস থাকে নহ্ মানে ধৰি লওক বিয়া বা সকাম ধৰি লওক পঞ্চাছ কেজি ষাঠি কেজি এনেকৈ পঞ্চাছ কেজি ধৰি লওক ওপৰত আৰু ধৰি লওক এতিয়া ডেলভাৰী চাৰ্জটো মানে কি আৰু তেলৰ খৰচটো এশ টকা ধৰি লওক উপৰিঞ্চি টকা দুশ লওঁ সেইটোৱে আৰু অঁ বিশেষ কাম নাথাকে নহ্ ত' তোমাৰ হেৰিহে জাষ্ট আমি দিহে থৈ আহিব লাগে অঁ মাংস পইচাটোচোন মাংস পইচাটোচোন এক্সট্ৰাকৈ পাৱেই নহয় অঁ বুজিছোঁ বাৰু তুমি যে মাতিছা বাৰ্থডেলৈ সেইটোৱে ধন্যবাদ বাৰু আমি তুমি যদি এটা কাম কৰিবা নহ'লে সি আহিম কৈছে নে কি দছটামান বজাত হয়নি বাৰ্থডেটো খামগৈ বাৰু হ'ব বাৰু বাৰ্থডেটো দিনতহে বাকী হেৰি সেইটোৱে কথাটো বাকী তোমাৰ এতিয়া হ হেৰি স্কিনলেছ দিম নে স্কিন থকা দিম কাটিবা পানি

কাটি দিমনি অঁ আৰু হেৰি কি বুলি কয় অঁ শুনানা আৰু এটা হেল্প কৰিব লাগিব মোক এই মোক পে'মেণ্টটো তুমি জিপে'ত মাৰি দিব পাৰিবা মানে পে'মেণ্টটো তুমি তুমি কেছ দিম বুলি ভাবিছা নে কি কেছ দিব পাৰিবানি মানে মোৰ হেৰি হ'ল মানে জিপে'ত পইচাকেইটামান লাগিছিলে মানে কি হ'ল কেছ দিলে মানে আকৌ মই ভৰাব লাগিব নহ্ ত' মানে জিপে'ত মানে এনেকৈ হ'ব হ'ব অঁ খালী এতিয়া মোৰ মানে কি হ'ল কেইবাটাও কাৰণ আছে আছেতো ত' তোমাক আকৌ স্কেনাৰখন দিব লাগিব নেকি বাৰু এডভাঞ্চ তেনেকৈ নাই মোৰ এই বাইকৰ ই এম আই এটা কাটিবলৈ আছে ত' এইটো মানে সেই ই এম আইটো কাটিব নহ্ তাৰ আগতহে মই পইচাটো ভৰাব লাগে মানে এই যিমান মানুহবোৰে মাংস চাংস নিয়ে নহ্ এই প্ৰায় মানে মই জিপে'তে কৰাওঁ মানে কেছ দিবলৈ চালেও মই কওঁ মানে জিপে'ত দিয়ক এনেকৈ ফোনপে'ত দিয়ক এনেকৈ তেনেকৈ কওঁ মানে ত' তেনেকৈ দিলে মানে ই এম আইটো কাৰণে আকৌ একাউণ্টত পইচা ভৰাবলৈ যোৱাতকৈও সুবিধা হয় আৰু ধৰি লোৱা গম পাইছা কেচটো এই কথাটো লগৰজনৰ পৰা নহ্ লগৰজনৰ পৰা হ'ব লগৰজনৰ পৰা মৰোৱাই দিলেও হ'ব অঁ খালি

এডভাঞ্চকৈ এহেজাৰমান তোমাৰ হ'ব তুমি মানে যিমানটো চাই লোৱা ধৰি লওক যিমানটো পাৰা মানে ধৰি লওক মই ইমানটো দিয়া বুলি নকওঁ আৰু ধৰি লওক যিমানটো দিবলৈ অসুবিধা নহয় সিমানটো চাই লোৱা অঁ কেতিয়া অঁ হ'ব বাকীটো তাত বা বাকীটো তাত দিলেও হ'ব তেতিয়াহ'লে মই লৈ যাম নহ্ বস্তুটো মানে মাংসখিনি ল'ৰাটোৰ লগতে অঁ বাকী হেৰি ল'ৰাটো কেই বছৰ হৈছে দুব দুবছৰ নহ্ ওৱা দুবছৰ হ'লেইনি অঁ অঁ মই তেতিয়াহ'লে কাইলৈ তোমাৰ দছটামান বজাত পোৱাকৈ গ'লে হ'ব নহয় হয়নি অঁ ঠিক আছে মই ৰাতিপুৱা তেনেহ'লে কোনোবা এটা টাইমত দোকানখন বন্ধ কৰি দোকানখন বন্ধ কৰি তোমাৰ কোনোবা এটা টাইমত যামগৈ কি কৈছা হাঁ অঁ অঁ ঠিক আছে বাৰু অঁ ঠিক আছে হ'ব তেতিয়াহলে মই কাইলৈ লৈ যাম দছটামান বজাত ঠিক আছে হ'ব হ'ব দিয়া অঁ